মই লিখিব বিচৰা কিছুমান বিষয় আছে যিবোৰ বিষয় মোৰ সন্দেহৰ আওঁতাত থাকে সেইটো হৈছে কি প্ৰব্ৰজনকাৰী যিবিলাক প্ৰব্ৰজনকাৰী আমাৰ দেশলৈ আহে তেওঁলোক তেওঁলোকৰ কাৰণে আমাৰ জনসংখ্যাৰ যিটো হাৰ সেই জনসংখ্যাৰ হাৰটো বহু পৰিমাণে বৃদ্ধি হৈছে কিন্তু তেওঁলোকৰ যিটো প্ৰব্ৰজন সেই প্ৰব্ৰজনটিৰ বিষয়ে আমি আমাৰ দেশৰ আমি বিশেষকৈ জ্ঞাত নহয় আমি নাজানো কেনেকৈ ক'ৰপৰা কিধৰণে আহি আমাৰ দেশত ভীৰ কৰে আৰু সেই বিষয়টোৰ ওপৰত মই লিখিব বিচাৰোঁ কিন্তু এই বিষয়টোৰ সবিশেষ তথ্য মই নাজানো আৰু সেইকাৰণে মই ইয়াতে মোৰ সন্দেহ হয় যে তেওঁলোকৰ যিবিলাক প্ৰব্ৰজনৰ ব্যৱস্থা সেই ব্যৱস্থাবিলাক আমি চিনি ল'ব লাগিব সেইটো যিটো মই অপৰাগ বা তাৰ কাৰণে মই কিছু চিন্তা চৰ্চা কৰি থাকোঁ যদিও সেইবিলাক মই নাজানো তাৰোপৰি এই যিটো সংবেদনশীল বিষয় বুলি নিষিদ্ধ ভাৰতত নিষিদ্ধ বুলি ভবা বিষয় সেইটো মই আচলতে সেই বিষয়ে মই বৰ বেছি জ্ঞাত নহয় আৰু সেইকাৰণে এইটোৰ ওপৰত মই ক'ব বিচৰা নাই